হেল্ল' অঁ এই এইখন বিউটি পাৰ্লাৰ হয়নে হয় এই মোৰ এজনী ছোৱালী আছিল এই এই হেৰি হেয়াৰ স্পা আৰু হেৰি কৰিব লাগিছিল এইটো কি থ্ৰেডিং কৰিব লাগিছিল চুলি ষ্ট্ৰেট কৰিব লাগে থ্ৰেডিং কৰিব লাগে কিমান পৰিব কিহত কিমান পৰিব ফাইভ পাৰচেণ্ট অলপ বেছিকৈ ডিছকাউণ্ট দিব নোৱাৰেনে হয় নেকি তেতিয়াহ'লে কেতিয়া যাম কেতিয়া খোলা থাকিব তালৈ থাকে ন আমি কেনে সময়ত কিমান সময়ত গ'লে ভাল হ'ব ঠিক আছে ভালকৈ কৰি ভালকৈ কৰি দিয়েতো ভাল হ'বতো হা অঁ আগতে এখনত কৰিছিলোঁ একদম বেয়া কৰি দিলে সেইকাৰণে সেইখনত নাযায় মই ইয়াতে ফোন কৰিছোঁ অঁ ঠিক আছে ভালকে কৰি দিব আ ঠিক আছে আৰু কি কৰা যায় মেকাপতনো কিমান লয় মেকাপ কৰিলে হয় নেকি অঁ মেকাপত কম নকৰে নেকি

অঁ অলপ কম কৰিলে ভাল আছিল মানে মেকাপ কৰিব লগা আছিল এটা চুলি ৰং কৰে নেকি অঁ সেইটো হেয়াৰ কালাৰেই কৰাৰ কথা কৈছোঁ তাৰমানে আমাৰ ঠিক আছে তেতিয়াহ'লে হেৰি কৰিম পিছত পঠাই দিম নহ'লে যিকোনো এটা বাৰত ঠিক আছে